হেল্ল' ঐ কি কৰি আছ অঁ মা আছে নাই মাহঁতি পাপাহঁতি ঐ কথা এটা নহয় এই ধনশিৰি কি আজি ধনশিৰি কিনাৰলৈ যাম দেই ধনশিৰি কিনাৰত যে ধুনীয়া পাৰ্ক এখন খুলিছে তাতো অকণমান ফুৰিম আৰু বোলে হেৰি নহয় ধনশিৰিত মাছ মাৰিবলৈ গ'লে সিখন গাঁৱৰ ধুনীয়া ধুনীয়া ল'ৰাকেইটা আহে যে তাকো অকণ চাম ঐ ঐ হে ঐ অকলে আমি দুজনী হ'লে বেয়া লাগিব হেৰিহঁতকো লৈ আহিবি ৰঞ্জিতা আৰু স্নেহা মামু বিপুলহেঁতকো লৈ আহিবি দেই অঁ তাপা হেৰি নহয় তাতে পিকনিকটোও খাই দিম তই হেৰি কৰিবি স্কুটি তহঁতি স্কুটিকিখন লৈ আহিবি দুই দুই গোটেইকিটাই হেৰি কি কয় ডাবল ডাবলকৈ আৰু যতন পাতিকেইটা লৈ আহিবি মই বাৰু চাউল আৰু ডিম চিম লৈ যাম মাংস বনালে ছাগৈ দেৰি হ'ব অঁ আনিবি দে

তাপা হেৰি নহয় অঁ পা তাত পাৰ্ক এখনো খুলিছে নহয় গম পাও নেপাও ধনশিৰি কিনাৰত এহ্ তাত কি ধুনীয়া ধুনীয়া ল'ৰাবোৰ আহে চাবিচোন তাতে আজি হেৰি নহয় অঁ ই ৰ জা জাকৈ মাৰিবি মানে হেৰি নহয় জাকৈ মাৰিবলৈ কাপোৰ লৈ আহিবি আৰু ভাল কাপোৰ পিন্ধি আহিবি পাৰ্কত সোমাই ল'ৰাকেইটামান জোকাই চুপতি মাৰিম আজি ভাল ভাল ল'ৰা আহে বোলে একদম অঁ অঁ তাপা হেৰি ছেল্ফি দুকপীমান মাৰিম আৰু পাৰিলে অ' পাৰিলে মানে এটা এটা পাৰিলে পটায়ে ল'ম আৰু নেকি তাপা হেৰি নহয় তই আকৌ মা আৰু পাপাকে ভালকৈ কৈ থৈ আহিবি নহ'লে আমাৰ মাহঁতক ফোন কৰি ফোন কৰি ডিষ্টাৰ্ব দি থাকিব মায়ে মোকে মৰিয়াব গধূলি হ'লে অঁ তাপা আৰু হেৰি নহয় কি কয় ইহঁতকো ক'বি দেই সিহঁতকো মাহঁতক কৈ থৈ আহিবলৈ ক'বি মাকহঁতক অঁ ঠিক আছে হ'ব দে সোনকালে আহিবি কিন্তু দেৰি নকৰিবি অঁ হ'ব দে ঠিক আছে হ'ব ৰাখিছোঁ ময়ো ওলাওঁ